এক জানুৱাৰী দুহেজাৰ বিছ বিছ জুন দুহেজাৰ একৈছ বাইছ এপ্ৰিল দুহেজাৰ বাইছ বিছ মে দুহেজাৰ তেইছ দুই অক্টোবৰ দুহেজাৰ তেইছ